খেলবোৰে আমাৰ ব্যেক্তিগত জীৱনশৈলী ব্যক্তিগতৰ লগতে সামাজিক জীৱনশৈলীত বহুখিনি অৰিহণা যোগায় খেল আমাৰ শাৰীৰিক আৰু মানসিকভাৱে বহুখিনি উন্নতি কৰায় খেল আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ খেল সকলোৱে সৰুৰ পৰা ডাঙৰলৈকে নিজৰ সাধ্য অনুযায়ী আমি খেল খেলিব লাগে খেলৰ কোনো বয়স নাথাকে খেলৰ কোনো এই সীমা নাথাকে আমি খেল আমি মনৰ মানে ফুৰ্তিৰ কাৰণে খেলিব লাগে বা কিছুমানে খেল এটাৰ কাৰণে খেলে যিটো মানে খেল নিজৰ অতি নিজৰ নিজৰ ধাউতি নিজৰ হবি হিচাপে খেলে খেল খেলিব লাগে খেল খেল বিভিন্ন ধৰণৰ খেল খেল খেলে আমাক আৰ্থিকভাৱে টনকীয়ালো কৰিব পাৰে খেলে আমাৰ স্বাস্থ্যৰ উন্নতি ঘটাব পাৰে খেলে আমাৰ দৈহিক বিকাশ ঘটাব পাৰে খেলে আমাৰ মগ মগজুৰ উন্নতি ঘটাব পাৰে খেলৰ লাভালাভ স্বাস্থ্য আৰু মানসিক দিশত বহুত সেইকাৰণে আমি খেল জীৱনৰ এটা অপৰিহাৰ্য অংগ হিচাপে লৈ আমি তাক ব্যৱ ব্যৱহাৰ কৰিব লাগে খেল আমি যিমানেই খেলিম সিমানে সুস্বাস্থ্যৰ অধিকাৰী হ'ম

খেল খেল সদায় আমি কিবা পাব বা কিবা হেৰুৱাব হিচাপত খেল খেল আমি উপভোগ কৰিবৰ কাৰণে খেলিব লাগে খেলৰ লগতে আমি আমাৰ দৈহিক দৈহিক গঠন দৈহিক অৱয়ব মানসিক শক্তি মানসিকভাৱে শক্তিশালী মানসিকভাৱে টনকীয়াল সকলোখিনি আমাক খেলে কৰিব পাৰে খেল বিভিন্ন ধৰণৰ থাকে যেনে ক্ৰিকেট ভলিবল ফুটবল বাস্কেটবল ইন ইন্দোৰ খেল বুলি ক'ব গলে আমি বেডমিণ্টন টেনিচ লুডু কেৰম চে চেচ সকলো ধৰণৰ খেল আমি খেলিব পাৰোঁ খেল খেলে খেলত আমাৰ বহু গৰাকী প্ৰতিভাৱান উদিয়মান খেলুৱৈ আমাৰ বৰ্তমান বিভিন্ন স্তৰত আমাৰ দেশৰ লগতে আমাৰ নিজৰ নিজৰ ৰাজ্যৰ নাম উন্নত কৰি আহিছে আৰু ভাৰতবৰ্ষ খেলত বৰ্তমান বহুখিনি আগবঢ়া খেল খেল আমি তেওঁলোকৰ তেওঁলোকৰ খেলবোৰে তেওঁলোকৰ স্পৃহাবোৰে আমাক আকৌ উঠি উন্নতি কৰিবলৈ উদগনি যোগায় আমাৰ যুৱন যুৱ প্ৰজন্মক সেইবিলাক শিল্পীয়ে আমাক উন্নতি কৰাই সেইকাৰণে আমি খেল খেলিব লাগে খে খেল আমি বহু ধৰণৰ বাছি লৈ খেলিব পাৰোঁ খেল আমি কিবা পাব বা হেৰুৱাব নহয় খেল আচলতে আমি উপভোগ কৰিব কাৰণে খেলিব লাগে খেল যিমানেই খেলিম সিমানেই আমি স্বাস্থ্যৱান হ'ম সিমানেই আমাৰ মন ভালে থাকিব

সামাজিকভাৱে আমাৰ ইজনে সিজনৰ মাজত সমন্বয় সৃষ্টি কৰিব ত' খেল সদায় খেলি যাব লাগে আমি ইজনে সিজনৰ লগত ভাতৃত্ববোধ খেলৰ দ্বাৰাই গঢ়িব পাৰি বহুতো নজনা কথা শিকিব পাৰি জীৱনৰ বহু মানসিক ভাৱে টনকীয়াল হ'বলৈ জীৱনত বহু বাটত প্ৰয়োজন হয় আৰু সেই এই যিবিলাক মানে শৈলী সেইবিলাক আমি খেলৰ পৰাও বহু পৰিমাণে পাওঁ